আমাৰ অঞ্চলত বহুত ধৰণৰ মানে বিহু পালন কৰা হয় যে বহু উৎসৱ পালন কৰা হয় যেনেকে ধৰি লওক বিহু বা ৰাভাসকলৰো বিশেষকে কিছুমান উৎসৱ পালন কৰা হয় তো বিশেষকে ক'বলে গ'লে আমি বিহুৰ সময়ত যেনেকে অসমৰ প্ৰত্যেকটো জেগাতে মানে প্ৰত্যেকটো ঠাইতে যেনেকে মানে পালন কৰে বিহুবিলাক ঠিক সেনেকৰে গোৱালপাৰা জিলাটো মানে বিহুটো পালন কৰে আৰু আমাৰ গৰু বিহুত গৰু বিহুৰ দিনাখন গৰুবিলাকক গা ধুৱায় পিছৰ দিনা নেক্সট দিনাখন মানুহ বিহুৰ দিনাখন মানুহ মানুহৰ লগত মানে মানুহ মানুহ বিহুৰ দিনাখন মানে সিহঁত মানুহক মানে জ্যেষ্ঠজনক মানে আমি সেৱা কৰোঁ তো সেই ঠিক সেনেদৰে আৰু বিহুটো উদযাপন কৰা হয় যেনেকে কিছুমান অসমৰ বহুত জনপ্ৰিয় গায়কসকল আহে গায়কসকল আহি পেলাই সিহঁতে মানে মঞ্চত সিহঁতে গান গায় আৰু লগতে সেই গানবিলাক আমাৰ জনসাধাৰণে মানে কিবা কৰে আমাৰ জনসাধাৰণে সেইবিলাক উপভোগ কৰে আৰু লগতে আমাৰ বিহু বুলি বিহু বুলি ক'লে আমাৰ এটা নিজস্ব এটা অসমীয়া হিচাপে এটা নিজৰ মনৰ ভিতৰৰ পৰা এটা বহুত মানে আনন্দৰ দিন বুলি আমি ভাবোঁ কাৰণ অসমীয়া মানুহৰ কাৰণে বিহুটো বহুত ইম্পৰ্টেণ্ট বহুত গুৰুত্বপূৰ্ণ বস্তু হয় তো সেইকাৰণে বিহুটো আমি বহুত ভালকে পালন কৰোঁ তাৰপিছত আমাৰ ইয়াতে বিভিন্ন জনজাতি আছে জনা বিভিন্ন জনজাতি আছে যেনেকে ৰাভা বড়ো গাৰো গাৰোসকলে যেনেকে আপোনাৰ যিশু খ্ৰীষ্টৰ দিনাখন সিহঁতে মানে যিশু খ্ৰীষ্টৰ জন্মদিন হিচাপে সিহঁতে মানে নিজৰ দিনটো পালন কৰে সিহঁতে মানে উদযাপন কৰে সিহঁতৰ বিহু পঁচিছ জানুৱাৰী পঁচিছ জানুৱাৰীৰ দিনাখন সিহঁতে পঁচিছ ডিচেম্বৰৰ দিনাখন সিহঁতে মানে বিহুটো সিহঁতৰ মানে কিবাটো পালন কৰে যিশু খ্ৰীষ্টৰ দিন হিচাপে সিহঁতে চেলিব্ৰেট কৰে উদযাপন কৰে আৰু ঠিক সেনেকুৱা ৰাভাবিলাকেও সিহঁতৰ সিহঁতৰ মানে বিভিন্ন ধৰণৰ উদযাপন পালন কৰে তো সেইকাৰণে ক'বলে গ'লে অসমৰ অসমীয়া মানুহ হিচাপে বা অসমত বহুত ধৰণৰ উৎসৱ পালন কৰা হয় যিবিলাক উৎসৱ মানে গোটেই অসম অকল গোৱালপাৰা ডিষ্টিক্ট বুলিয়েই নহয় গোটেই অসম জুৰি পালন কৰা হয় তো সেইকাৰণে মানে আমাৰ ঋতু হিচাপে আমাৰ যিকেইটা ঋতু থাকে সেই ঋতু হিচাপে আমাৰ বহুতবোৰ উৎসৱ পালন কৰা হয় গোটেই অসম জুৰি পালন কৰা হয় যেনেকুৱা ডিব্ৰু যেনেকুৱা আমাৰ উজনি অসমত উজনি অসমত বেলেগ ধৰণে মানে উৎসৱবিলাক পালন কৰা হয় নামনি অসমত বেলেগ ধৰণে পালন কৰা হয় তো সেইকাৰণে বহুত ঠাইত অসমৰ বহুত চুকে কোণে বহুত মানে জনজাতি আছে বহুত মানুহ আছে বহুত নিজৰ নিজৰ আৰু সিহঁতৰ নিজৰ নিজৰ একো একোটা উৎসৱ আছে আৰু তেওঁলোকে নিজৰ উৎসৱবোৰ পালন কৰে আৰু লগতে ইয়াতে আপোনাৰ ধৰ্মৰ উৎসৱ আমি অসমীয়া হিচাপে বা মানে উৎসৱ পালন কৰা হিচাপে আমি বহুত ধৰণৰ ইয়াতে ধৰ্মীয় ধৰ্মীয় কথাও জড়িত হৈ থাকে যেনেকে গৰু বিহুৰ দিনাখন গৰুক পূজা কৰে প্ৰথম গৰু বিহুৰ প্ৰথম দিনাখন গৰুক পূজা কৰে দ্বিতীয় দিনাখন আমি জ্যেষ্ঠবিলাকক পূজা কৰোঁ ঠিক সেনেদৰে নতুন কাপোৰ পিন্ধোঁ গৰু আৰু লগতে গৰুকো নতুন নতুন কাপোৰটো নিদিয়ে কিন্তু নতুন মানে ৰছী দি দিয়ে যাতে সিহঁতে সিহঁতৰ মানে সেইটো হয় নতুন কাপোৰত নিচিনা হয় আৰু লগতে বহুত ধৰণৰ ধৰ্মীয় নীতি নীতিও পালন কৰা হয় তো সেইকাৰণে আমাৰ গোটেই অসমত ঋতু ঋতু বুলি ক'বলে গ'লে

বহুত ধৰণৰ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ উৎসৱ পালন কৰে আৰু সেইবিলাক উদযাপনো কৰে তো সেইকাৰণে মই এজন অসমৰ ল'ৰা হিচাপে অসমৰ ছাত্ৰ হিচাপে মই এইটোৱে ক'ব খোজোঁ যে আমি আমাৰ নিজৰ উৎসৱবিলাক পালন কৰি যাব লাগিব যাতে আমাৰ উৎসৱবিলাক যাতে আমাৰ সংস্কৃতি আমাৰ আমাৰ আমাৰ সংস্কৃতি যাতে আমাৰ লগত থাকে আৰু সেইবিলাক যাতে হেৰাই নাযায় সেইকাৰণে আমি নিজৰ যুৱ প্ৰজন্মক এইটো বস্তু ক'ব লাগিব যে সিহঁতে যাতে সেইবিলাক বস্তু পাহৰি নাযায় পেলাই আমাৰ যিবিলাক উৎসৱ থাকে সেই উৎসৱবিলাক ভালকে পালন কৰে আৰু সেইবিলাক বস্তুক গুৰুত্ব দিয়ে সেইকাৰণে বিহু উৎসৱ বস্তুটো বহুত গুৰুত্বপূৰ্ণ হৈ পৰে আৰু অসমৰ ভিন্ন ঠাইত বহুত বেলেগ বেলেগ জেগাত বহুত বেলেগ বেলেগ ধৰণে উৎসৱ পালন কৰে বিশেষকে যদি ক'বলে যাওঁ তেনেহ'লে বিহুটোৰ কথাই যদি মই ক'বলে যাওঁ তেনেহ'লে প্ৰথম প্ৰথমতে আমি বিহুটোতো উদযাপন কৰোঁৱে তাৰ লগতে বহুত বহুতবিলাক নীতি নিয়মো থাকে আৰু যেনেকে আমি বহাগ বহাগ বিহুৰ দিনাখন আমাৰ যেনেকে স্থানীয় অঞ্চলবিলাকত কিছুমান জনপ্ৰিয় গায়ক আহে আৰু জনপ্ৰিয় গায়কবিলাকে গানৰ গান গান গায় আৰু গান গায় আৰু লগতে জনসাধাৰণকো সেই বস্তুটো যাতে সিহঁতে মানে কিবা কৰে সিহঁতকো মানে গানৰ মজাটো দিয়ে

তাৰ তাৰ লগতে বহুত বহুত এনেকুৱাও থাকে যেতিয়া চিং গায়ক এজন আহে গায়ক এজন আহাৰ আগতো আমাৰ বহুত ডেকা গাভৰু থাকে যিবিলাকে মঞ্চত বিহু ডেন্স বিহু বিহু নাচে বিহু নাচে আৰু লগতে বিহু নাচাৰ লগতে সেইবিলাক বস্তু এটা প্ৰতিযোগিতামূলক হিচাপত হয় পালন প্ৰতিযোগিতামূলক হিচাপে কৰা হয় যাতে বস্তুটো যাতে সকলোৰে মাজত যাতে থাকে সকলোৰে মাজত যাতে জীয়াই থাকে তো সেইকাৰণে মই ভাবাত বা মই জনাত এইটো বস্তুৱেই ভাবোঁ যে যাতে আমি আমাৰ উৎসৱবিলাক ভালকে পালন কৰোঁ কাৰণ যদি আমি আমাৰ উৎসৱবিলাক ভালকে পালন নকৰোঁ এজন অসমীয়া হৈ পেলাই যদি অসমৰ সংস্কৃতি বা অসমৰ যিবিলাক সংস্কৃতিৰ লগত জড়িত যিবিলাক উৎসৱ থাকে সেই উৎসৱবিলাক যদি আমি নিজে মানে পালন নকৰোঁ তেনেহ'লে এই উৎসৱবিলাক তাতে হেৰাই যাব আৰু সেইটো বস্তু হেৰাই যোৱাৰ পিছত আমি সেইটো বস্তুক আৰু কেতিয়াও মানে নাপাম ত' সেইকাৰণে আমি আমাৰ উৎসৱবিলাক ভালকে পালন কৰিব লাগে আৰু লগতে ক'বলে গ'লে আমাৰ বহুত ডেকা মানুহো থাকে আৰু ইয়াত বিহু ইয়াত উৎসৱবিলাক যেতিয়া পালন কৰা হয় স্থানীয় আমাৰ স্থানীয় ঠাইবিলাকত যেতিয়া উৎসৱবিলাক পালন কৰা হয় পালন কৰা সম সময়ত বহুত ডেকা মানুহো থাকে বহুত বৃদ্ধ মানুহো থাকে যিবিলাকে সহায় আগবঢ়ায় আৰু বহুত সহায় আগবঢ়ায় আৰু বহুত ভালকে সিহঁতৰ পৰিচালনা ইমান ভালকে কৰা হয় যাতে মানে গোটেই মঞ্চ যাতে মানে সকলোৱে মানে যিখিনি জনসাধাৰণ আহে সেই জনসাধাৰণখিনিয়ে যাতে ভালকে পালন কৰিব পাৰে ভালকে যাতে সুখত যাতে চাব পাৰে তেওঁলোকৰ তেওঁলোকৰ জনপ্ৰিয় গায়কজনক যাতে চাব পাৰে সেইটো কাৰণে বহুত ভাল ব্যৱস্থা কৰা হয় ছেয়াৰৰ ব্যৱস্থা চকীৰ ব্যৱস্থা কৰা হয় যাতে সিহঁতে বহি পেলাই চাব পাৰে তো সেইকাৰণে আমি আমাৰ উৎসৱবিলাক পাহৰিব নালাগে আৰু নাপাহৰাটোৱে আমাৰ পাহৰিব নালাগে কাৰণ পাহৰিলে আমি বস্তুবোৰ আমাৰ মাজতে হেৰাই যাব আৰু আমি এইটো বস্তু কেতিয়াও বিচাৰে নোপাম যিমানে আমি কষ্ট ন যিমানেই আমি পৰিশ্ৰম নকৰোঁ কিয় যিমানেই আমি নিজৰ জীৱনটোক সুখত নিবলে ট্ৰাই চেষ্টা নকৰোঁ কিয় আমাৰ মাজত এনেকুৱা সৰু সৰু কিছুমান উৎসৱ আহি পৰে যিবিলাক উৎসৱে আমাক মনটো উত্তেজিত কৰিব উত্তেজিত কৰি তোলে আৰু সেইকাৰণে আমি আমাৰ অঞ্চলত যিবিলাক উৎসৱ পালন হয় সেইবিলাক উৎসৱ আমি মানি পালন কৰিব লাগে যাতে আমাৰ কাৰণে সেইটো বস্তু ভাল হয় আৰু লগতে উৎসৱ পালন কৰা আমাৰ অসমীয়া অসমত উৎসৱ পালন কৰা আৰু এটা ভাল এটা ব্যৱস্থা হ'ল যেনেকে আমাৰ প্ৰতিটো ঋতুতে প্ৰতিটো ঋতুতে প্ৰতিটো মান উৎসৱ পালন কৰা হয় বহাগ বিহুৰ দিনাখন বহাগ বিহু পালন কৰা হয় কাতি বিহুৰ দিনাখন কাতি বিহু পালন কৰা হয় তেতিয়া কাতি বিহুৰ দিনাখন মানু মানুহে আমাৰ খেতিয়কবিলাকে ধান কাটে ধান কাটি পেলাই ধান কাটি পেলাই সিহঁতে সেই মাফ কৰিব কাতি বিহুৰ দিনাখন সিহঁতে যেতিয়া ধানবিলাক পথাৰত ওলায় আৰু সেইদিনাখন সিহঁতে চাকি জ্বলাই যাতে মানে চাকি জ্বলাই পেলাই ধান ধানখিনিক আদৰি আনে যাতে ধানখিনি ধানখিনি ধানৰ শস্যখিনি যাতে ভাল হয় আৰু যাতে ভালকে উপভোগ কৰিব পাৰে আৰু সিটোও এটা বিহুৰ লগতে জড়িত হৈ পৰে কাৰণ কাতি বিহুৰ দিনাখন যেতিয়া কাতি বিহুৰ দিনাখন যেতিয়াা সেইটো কিবা কৰে লক্ষী লক্ষী দেৱীক যেতিয়া পূজা কৰে যে শস্যবিলাক যাতে ভালকে হয় আৰু সেই শস্যবিলাকে ডাঙৰ যেতিয়া ডাঙৰ হ'ব ডাঙৰ হৈ পেলাই মাঘ বিহুৰ দিনাখন মাঘ বিহুৰ দিনাখন সেই সেই শস্যবিলাকক কাটি পেলাই কাটি পেলাই যেতিয়া ঘৰত লৈ ঘৰত লৈ আহে লৈ অহাৰ পিছত সেইবিলাককে সেই সেই শস্যবিলাকে দিয়ে এটা নতুন সাজ খায় আৰু যিটো বস্তু মাঘ বিহুৰ লগত তুলনা মাঘ বিহুৰ দিনাখন পালন কৰা হয় তো সেইকাৰণে আমি আমাৰ উৎসৱবিলাক ঋতুৰ লগত জড়িত হোৱা বাবে আমি বহুত মনৰ পৰা আমি বহুত ভাল ভাল লাগে কাৰণ আমাক এই বস্তুটোৱে আমাক নিজৰ সংস্কৃতিৰ লগত জড়িত কৰি তোলে আৰু লগতে আমি যাতে এইবিলাক বস্তু নাপাহৰোঁ সেইটোৰ কাৰণে আমাক বাৰে বাৰে মনত পেলাই থাকে